মোৰ সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি ভালেই লাগে

ৰাতি ৰাতিৰ সময়ত মানুহক আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰি পাইছোঁ আৰু বহুত মানুহে একেলগে আহাৰ খোৱাৰ বিশাল অনুষ্ঠানবোৰৰ অভিজ্ঞতাও মোৰ নথকা নহয় আছে যেনে বিয়া বা ধৰ্মীয় আহাৰ বা পূজাই হওঁক বা কিছুমান মন্দিৰৰ অনুষ্ঠানেই হওঁক তেনেকুৱাই সেইবিলাকতো বিশাল অনুষ্ঠান হয় সেই বিশাল অনুষ্ঠানবোৰত প্ৰত্যেকেই একেলগে একেলগে আহাৰ গ্ৰহণ কৰাৰ অভিজ্ঞতা আছে সকলোৰে সৈতে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ পালে ভালেই লাগে কথা কৈ কৈ আমি যেতিয়া খাওঁ তেতিয়া ভালেই লাগে যেতিয়া আমি একেলগে আহাৰ গ্ৰহণ কৰিব পাৰোঁ তেতিয়া আমাৰ ভালেই লাগে আৰু বিয়া হওঁক বা কিছুমান ডাঙৰ ডাঙৰ অনুষ্ঠান বা পূজাৰ অনুষ্ঠান সেই অনুষ্ঠানসমূহতো আমি লগে ভাগে এসাঁজ আহাৰ গ্ৰহণ কৰোঁ তেতিয়াও আমাৰ বহু বেছি ভাল লাগে